মই মোৰ বাইকখনৰ বহুতো যত্ন লওঁ বাইকখন যাতে ক'তো ঘৰ্ষণ হৈ আঘাত নহয় তাৰ বাবে চকু দিওঁ বাইকখন বহুত ৰ'দতো নাৰাখোঁ বহুত বৰষুণতো তিয়াই নথওঁ বাইকখন মই প্ৰায় সপ্তাহে সপ্তাহে ধুনীয়াকৈ ধুই মচি চাফা কৰি ৰাখোঁ মই ভাবোঁ যে বাইক চলোৱাটো কেতিয়াবা ভাগৰুৱা হ'ব পাৰে দীঘলীয়া যাত্ৰাত গ'লে আমাৰ ভাগৰ অনুভৱ হয় কিয়নো যেতিয়া আমি দীঘলীয়া যাত্ৰাত যাওঁ আমি বহুদূৰ বাইক চলাই গৈ থাকিব লাগে আৰু আমাৰ মেৰুদণ্ডডাল থিয় হৈ ফিটকে চলোৱাৰ বাবে আমাৰ পিঠিৰ বিষ অনুভৱ হয় আৰু মাথা কামোৰণি হয় আৰু বাইকৰ ক্লাচডাল ধৰি থাকোঁতে ধৰা এৰি দিয়া এনেকুৱা কৰি থকাৰ বাবে আমাৰ হাতৰো বিষ হয় আৰু এনেবোৰ কাৰণতে আমাৰ ভাগৰুৱা অনুভৱ হয় দীঘলীয়া পথত আমি ভ্ৰমণ কৰিলে বহুতো সতৰ্ক হ'ব লাগে যেনে আমি ধীৰে ধীৰে যাব লাগে বহুত দূৰলৈ গ'লোঁ বুলি বেছি উৎসাহিত হৈ বহুত ইস্পীড যাব নালাগে বেছি ইস্পীড গ'লে হয়তো কেতিয়াবা আমাৰ দুৰ্ঘটনা হ'ব পাৰে আৰু ক'ৰবাত যদি আমি গৰু ছাগলী বা অন্য কিবা দেখা পাওঁ আমি দূৰৈতে ব্ৰেক মাৰি লাহেকে সেই স্থানৰ পৰা আগলৈ যাব লাগে এনেদৰে কৰিলে আমাৰ দুৰ্ঘটনা হোৱাৰ পৰা আমি বাচোঁ দূৰলৈ যাওঁতে আমি সদায় হেলমেট পৰিধান কৰি যাব লাগে আমাৰ বাইকৰ নথি পত্ৰবোৰ যেনে লাইচেঞ্চ ইঞ্চুৰেঞ্চ পলিউশ্যন এইবোৰ লগত লৈ যাব পাৰে